দাদা মই পৰিয়ালবৰ্গৰ লগত আৰু মোৰ বন্ধু বৰ্গৰ লগত মই ভ্ৰমণ কৰিবলৈ পৰিকল্পনা কৰিছিলোঁ আপোনাৰ কেবখনৰ কিলোমিটাৰ হিচাপত কিমান হ'ব পাঁচ দিনৰ বাবে যাব বিচাৰিছিলোঁ গাড়ীখন মই নিজে চলাম আপুনি মোক জনায় দিয়ক